অসমত খেতি পথাৰসমূহত সাধাৰণতে দুই ধৰণৰ ট্ৰেক্টৰ দেখিবলৈ পোৱা যায় এটা হৈছে আমি হেন টেক্টৰ বুলি কওঁ আৰু এটা চাৰি চকীয়া টেক্টৰ এতিয়া বিভিন্ন ব্ৰেণ্ডৰ টেক্টৰ আমি দেখিবলৈ পাওঁ মহেণ্ডাৰ টেক্টৰ আছে চুনালিকা টেক্টৰ আছে বিভিন্ন ব্ৰেণ্ডৰ টেক্টৰ মানুহে কিনে আৰু এইসমূহ বৰ্তমান যথেষ্ট আমাৰ এই কামত খাটিছে চৰকাৰৰ ফালৰ পৰা কিছুমান টেক্টৰৰ ক্ষেত্ৰত চাবচিটি দিয়াৰ ব্যৱস্থা কৰা হৈছে ধৰক আপোনাৰ এতিয়া আমি চাৰিচকীয়া টেক্টৰৰ কথা যদি ক'বলৈ যাওঁ এইখিনি বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিব পাৰি খেতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি আপোনাৰ যিকোনো বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰিব পাৰি মাটি চহাবলৈ ব্যৱহাৰ কৰিব পাৰি ধান হোৱাৰ পাছত বোলে ধান কঢ়িয়াবলৈয়ো ব্যৱহাৰ কৰিব পাৰি এতিয়া পৰম্পৰাগতভাৱে সাধাৰণতে হাল বাবলৈ গৰু ব্যৱহাৰ কৰা হয় কিন্তু এই পদ্ধতিটোত সময়ৰ লগতে জীৱ জন্তু প্ৰতিও এটা অত্যাচাৰ হয় বুলি ক'ব পাৰি গতিকে টেক্টৰ ব্যৱহাৰে এইখিনি ক্ষেত্ৰত যথেষ্ট সুবিধা কৰি দিছে এতিয়া আমাৰ অঞ্চলত যদি আমি চাবলৈ যাওঁ আমাৰ ইয়াত সৰহখিনি টেক্টৰ মহেন্দ্ৰ ব্ৰেণ্ডৰ হয় মহেন্দ্ৰ ব্ৰেণ্ডটো মানুহৰ ভৰসা বেছি সেইটো ব্ৰেণ্ডৰ ওপৰত গতিকে সৰহখিনি টেক্টৰ আমি মহেন্দ্ৰ ব্ৰেণ্ডৰ দেখিবলৈ পাওঁ আৰু টেক্টৰ ব্যৱহাৰ হোৱাৰ ফলত একেদিনাই মানুহে যথেষ্টখিনি খেতি মাটি চহাব পাৰিছে গতিকে খেতি কৰা কামটো সোনকাল হৈ গৈছে আৰু খেতিৰ পৰা উৎপাদনটো বৃদ্ধি হৈ গৈছে বুলি আমি ক'ব পাৰোঁ